হয় মই অনলাইন মাৰ্কেট এখনৰপৰা কাপোৰ কেইযোৰমান কিনিছিলোঁ আৰু মোৰ সেই কাপোৰ কিনাৰ এই অভিজ্ঞতাটো যথেষ্ট ভাল যিহেতু আমাৰ চাবলৈ গ'লে এতিয়া আমাৰ ঘৰৰ ওচৰৰ যিবিলাক দোকান আছে বা স্থানীয় দোকানবিলাক আছে সেইবিলাকৰ তুলনাত যি কাপোৰৰ যোনটো কোৱালিটি বা গুণটো যথেষ্ট ভাল পাইছোঁ আৰু দামটো পৰিমাণ আমাৰ স্থানীয় দোকানবিলাকৰ তুলনাত অলপ হ'লেও কম গতিকে মই নিজেই বাৰু লাভাম্বিত হৈছোঁ আৰু সুখী অনুভৱ কৰিছোঁ অনলাইনৰপৰা কাপোৰ ক্ৰয় কৰি আৰু গতিকে মই এই অভিজ্ঞতাটো মোৰ লগতে আমাৰ ঘৰৰ ওচৰৰ বা গাঁৱৰ স্থানীয় ৰাইজকো জনাব বিচাৰিম যাতে মোৰ লগতে তেওঁলোকো লাভান্বিত হয় তেওঁলোকেও দুটকামান কম খৰচ হ'ব কাপোৰ ক্ৰয় কৰিলে আৰু মই এই অনলাইন বজাৰখনক বা দোকানখনক মই এটা ভাল ৰেটিং দিব বিচাৰিম পাঁচৰ ভিতৰত চাৰি দশমিক পাঁচ ৰেটিং দিব বিচাৰিম